হেল্ল' অঁ চত্ৰধৰ দা অঁ ভালেই ভালেই আপোনাৰ অঁ অঁ অঁ তাকেই অঁ এই ঘৰতে আছোঁ বৰ্তমান এই এনেই এই গছৰ তলতে বহি আছোঁ গৰম কাম বন তেনেকৈ নাই এই এই ঘৰতে আপোনাৰ কিবাকিবি কৰি আছোঁ আৰু এই তেতেলি তলৰ এই অ' এন জি চি ফেক্টৰিটো আমাৰ এই ইলেক্ট্ৰিচিয়ানৰ কাৰণে খবৰ কৰিছিলোঁ তাতো বায়ডাটা দিব কৈছে ময়ো আপোনালৈ ফোন কৰিম বুলি ভাবিছিলোৱে বায়ডাটাখন বিচাৰি অঁ অঁ

তাতো দিনে পাঁচশ টকা হাজিৰাকৈ অঁ অঁ আপুনি ক'ৰবাত খবৰ কৰিছিলে নেকি অঁ অঁঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ তাত আপুনি আঠঘণ্টাকৈ আৰু অঁ আকৌ আপুনি অভাৰটাইমো চাগে দুই তিনি ঘণ্টা চাৰি ঘণ্টামান কৰিব পাৰে তেনেকৈ

অঁ অঁ অঁ তেনেকৈ মিলাই মিলাই তেনেকৈ মাহটোৰ পোন্ধৰ দিন দিনৰ ডিউটি পোন্ধৰ দিন ৰাতিৰ ডিউটি অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ দিব লাগিব তেতিয়া ঠিক আছে অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ বাৰ ঘণ্টামানকৈ হ'ব চাগে অঁ অঁ অঁ অঁ অঁ ঠিকেই আছে বাৰু অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ আপুনিও এখন দি দিব বাৰু মোক মই আইডেণ্টিটিটো দি দিব বেলেগ এখন আপোনাৰ অঁ অঁ অঁ অঁ অঁ অঁ তাকেই অঁ অঁ এতিয়া অঁ অঁ ঠিক আছে দিয়ক অঁ অঁ অঁ যাম বাৰু মই ফোন কৰিম আপোনালৈ অঁ ঠিক আছে ঠিক আছে দিয়ক অঁ